ভাৰতৰ ৰাজ্য়সমূহৰ ভিতৰত আপোনাৰ কোনখন প্ৰিয় বুলি ক'লে আচলতে নেদেখা বস্তু চাবৰ কাৰণেও চবৰে ইচ্ছুক গতিকে চববিলাক ৰাজ্য়য়ে প্ৰিয় কিন্তু সময় সুবিধা বা অৰ্থনিতিক দিশৰপৰা কিছুমান বস্তুক প্ৰিয় হ'লেও চবলৈকে যাব নোৱাৰি তথাপিও উৰিষ্য়াত এটা এবাৰ গৈছো যদিও মোৰ আকৌ যাবলৈ ইচ্ছা হৈ আছে কাৰণ তাতে হ'ল জগন্নাথ মন্দিৰ আছে গতিকে তাত দৰ্শন কৰি মনটোক খুবেই ভাল লাগে সাগ তাৰ কিনাৰত থকা সাগৰ সাগৰত কিনাৰত যিবিলাক মানে দোকান পোহাৰ হওক বা সাগৰৰ যিটো ঢৌ বিশেষকৈ ৰাতিৰ ঢৌতোৰ এটা বিশেষ আকৰ্ষণ থাকে আমি উৰিষ্য়াত পাঁচদিনমান আছিলোঁ কিন্তু সাগৰৰপৰা অকণমান ভিতৰৰফালে দূৰৰ হোটেলত থাকিবলগীয়া হ'ল যিহেতু সন্মুখত আমি জেগা নাপালোঁ ৰাতিপুৱা উঠি পেলাই খালি সাগৰৰ পাৰত আহোঁ তাৰ কিনাৰতে থকা হোটেলতে ব্ৰেক ফাষ্ট কৰোঁ ভাত খাওঁ আকৌ সাগৰৰ পাৰতে থাকোঁ আকৌ একেবাৰে সন্ধিয়া তাতে ভাত পানী খাইহে আমি আমাৰ থকা জেগালৈ আমি ঘূৰি যাওঁ কিন্তু এই সাগৰৰ যিটো সন্ধিয়াৰ পিছৰ ঢৌ জোনাকত যিটো যি এটা জিলমিলি কৰে সেই ঢৌ চাই চাই এনেকুৱা লাগে যেন আৰু এটা ঢৌ চাওঁ আৰু এটা ঢৌ চাওঁ এনেকৈ থাকোতে থাকোতে কিমান সময় পাৰ হৈ যায় মানে সেইটো ভাবিব নোৱাৰি গতিকে এই বাকী অন্য় যি মানে ৰাজ্য়সমূহলৈ যোৱাৰ কথা ভাবিবলৈকো অৰ্থনৈতিক দিশৰ আৰু পৰা আৰু ভাবিলেও ইমান এটা দিগদাৰীয়ে হয় তথাপিও এই উৰিষ্য়াত এই জগন্নাথ মন্দিৰৰ কাৰণেই আকৌ এবাৰ বা সাগৰৰ খনৰ যিবিলাক দৃশ্য় সেইখিনি উপভোগ কৰিবৰ কাৰণেই যোৱাৰ এটা ভবিষ্য়তে আপ্ৰাণ ইচ্ছা এটা আছে